আজিকালি আমাৰ মানে গাঁৱত বা ঘৰবিলাকত এই পশুপক্ষী বা পোহনীয়া জন্তু প্ৰায় কমি গৈছে কাৰণ মানুহৰ আমাৰ সংখ্যাও বেছি হৈছে আৰু মানুহে ঘৰ দুৱাৰ সাজি মানে জে জেগা জুগুলী খুব কম হৈছে লগতে ঘাঁহ বনো পাবলৈ নাইকিয়া হৈছে সকলোখিনি মানে মানুহৰ সংখ্যা বঢ়াৰ লগে লগে সকলোখিনি খেতি কৰিব লগা হৈছে আৰু লগতে বানপানীও হৈছে কিছু সংখ্যক আৰু এইবিলাকে খেতি কৰিছে আৰু দেখা গৈছে যে যিমান মানে মানুহৰ সংখ্যা বাঢ়িছে ঘৰ দুৱাৰো বনাই ডাঙৰ ডাঙৰ আট্টালিকা বনাই মানে চৰাই চিৰিকটিৰ সংখ্যাও কমি গৈছে দেখা গৈছে আৰু আগতে আমি আমাৰ ইয়াত প্ৰায় এই মৰা শ হোৱা শগুণ দেখিছিলোঁ আজিকালি প্ৰায় শগুনো আমাৰ ইয়াৰ পৰা প্ৰায় লুপ্ত হৈ গৈছে মৰা শ খোৱা শগুণ ইয়াত নাইকিয়া হৈ গৈছে আৰু অকল শগুন পখিয়ে নহয় অন্যান্য চৰাই চিৰিকটি বহুত কমি গৈছে আৰু বিশেষকৈ আৰু আমাৰ লগতে এই মানুহৰ সংখ্যা বেছি হোৱাৰ লগে লগে মানুহেও কিছুমান স্বীকাৰ কৰি কিছু চৰাই নাইকিয়া কৰি দিছে গতিকে মানে এই সংখ্যাটো কমি গৈছে আৰু গৰু ম'হৰ সংখ্যাটো কেনেকৈ কমি গৈছে সেইটোতো মানে আমাৰ ঘাঁহ বন নাইকিয়া হোৱাৰ কাৰণেহে মানে গৰু ম'হৰ সংখ্যা কমি গ'ল আৰু লগতে বেমাৰ আজাৰো হৈছে আৰু মানে চিকিৎসা উপযুক্ত চিকিৎসা নোহোৱাৰ বা মানে নোহোৱাৰ কাৰণেও প্ৰায় মানে গৰু গাই বেমাৰ আজাৰত মৰিছে এতিয়া দেখা গৈছে আৰু লগতে পশী পক্ষী নোহোৱা আৰু এটা কাৰণ হৈছে বোলে আজিকালি যিবিলাক টাৱাৰ বনাইছে টাৱাৰবিলাকৰ কাৰণেও চৰাই চিৰিকটিবিলাক ভয় কৰি মানে হেৰি হাবিবন কাটি চৰাইবিলাকে থাকিবলৈ জগা মানে উপযুক্ত থাকিবৰ কাৰণে ঠাই নোপোৱাত চৰাইৰ সংখ্যাও কমি গৈছে আৰু আমাৰ ইয়াত দেখিছোঁ এই মানে কম মাটিতে উন্নত জাতৰ ঘাঁহ খেতি কৰিহে খেতি কৰিলেহে ভৱিষ্যতে মানে গৰু গাই কাৰণে ঘাঁহ মানে উপযুক্ত পূৰাব পাৰিব আৰু তেতিয়াহে এই গৰু গাই পুহিব পাৰিব আৰু যদি আমাৰ ইয়াত মানুহৰ সংখ্যা বঢ়াৰ লগে লগে মানে বিভিন্ন ধৰণৰ বজাৰ ইত্যাদি কৰি গোটেইখিনি দোকান বজাৰ বহোৱাৰ লগে লগে জেগাটো খুব কমি গৈছে আৰু গৰু গাই কাৰণে ঘাঁহো নাইকিয়া হৈছে সেই গতিকে উন্নত জাতৰ ঘাঁহ খেতি কৰি গৰুক খুৱাব পাৰিব আৰু পশু পক্ষীবিলাককো এই পক্ষীসকলকো মানে এতিয়া এই সংৰক্ষণ কৰিবৰ কাৰণে ঠাই ঠাই পুখুৰী খান্দি দিব লাগিব তেতিয়াহে পশু পক্ষীও জলচয় পশু পক্ষী থাকিব আমি দেখা গৈছে যে আমাৰ ইয়াত পক্ষী বিশেষকে আগতে বহুত ধৰণৰ পক্ষী আছিলে সেই পক্ষীবিলাকো মানুহে প্ৰায় কিছুমানে মাৰি ভক্ষণ কৰিছে আৰু সেইকাৰণে নাইকিয়া হৈছে দেখা গৈছে তাৰ চৰাই নোহোৱাৰ কাৰণে চৰাই কমি যোৱাৰ কাৰণে ইয়াত এন্দুৰৰ সংখ্যাও বেছি হৈছে এন্দুৰে আমাক বহুত মানুহক বহুত নষ্ট কৰিছে আমাৰ ইয়াত বহুত এন্দুৰ বেছি হোৱাৰ কাৰণে চৰাই চিৰিকটি নোহোৱা হৈছে নোহোৱাৰ কাৰণে এন্দুৰৰ সংখ্যা বেছি হোৱাৰ কাৰণে এন্দুৰে বহুত নষ্ট কৰিছে আমাৰ ইয়াত ৰাইজক আৰু আমি ভাবোঁ এই চৰাই চিৰিকটি মানুহে বিনা কাৰণত মানে বধ নকৰি চৰাই চিৰিকটিক মানুহে ভালদৰে পালন কৰিলেহে ভৱিষ্যতে মানে আমাৰ ইয়াত এই এন্দুৰৰ সংখ্যা কমিব আৰু এন্দুৰৰ কাৰণে আমি ইয়াত ভয়াবহ এটা সৃষ্টি কৰিছে সেই হেতুকে আমি সকলো ৰাইজকে জনাব লাগিব যে চৰাই চিৰিকটি বধ কৰিব নালাগে আৰু আমাৰ ইয়াত গৰু গাই পুহিবৰ কাৰণেও সেই মানে ভৱিষ্যতে উন্নত ঘাঁহ ব্যৱস্থা কৰিলেহে গৰু গাই পুহিব পাৰিব আৰু সেই ঘাঁহে গৰু গাই পুহি ভৱিষ্যতে মানে উন্নতি হ'ব বুলি আমি আশা কৰোঁ